ছাৰ ছাৰ মই মই ইলোৰাই কৈছোঁ দিয়ক ইলোৰাই কৈছোঁ আপোনাৰ ষ্টুডেণ্ট অঁ অঁ অঁ অঁ মোক তাৰমানে হেৰি এটা কথা বুজাই দিব লাগিছিল ৰ'ব সেই ছেৰিকালচাৰ বিভাগত হেল্ল' হেল্ল' অঁ অঁ এই ৰেচম ৰেচম বিভাগৰ তাৰমানে এটা এটা ইতিহাসৰ ইতিহাস তাৰমানে ৰেচমৰ ইতিহাস সম্পৰ্কে এটা এছাইণ্টমেণ্ট দিছিল এছাইণ্টমেণ্ট দিছিল সেইটো অলপমান বুজাই দিব লাগে তাৰমানে মোক মই ভালকৈ জনা নাই বস্তুটো বুজাই দিলে তাৰমানে কৰিব লাগিছিল অঁ দিয়কচোন নাই নাই মই মই নাছিলোঁ মই কিবা অসুখ আছিল মোৰ গাটো ভাল নাছিল সেইকাৰণে আহিব পৰা নাছিলোঁ ছাৰ অলপ বুজাই দিবচোন এনে মই শুনি আছোঁ অঁ অঁ হয় ছাৰ হয় ছাৰ হয় অঁ হয় ছাৰ হয় ছাৰ অঁ অঁ অঁ

অঁ অঁ হ'ব দিয়ক অঁ হ'ব দিয়ক বুজি পাইছোঁ দিয়ক ছাৰ অঁ দিয়ক অঁ ধন্যবাদ ছাৰ